হেল্ল' অঁ ক'ত আছে ঘৰতনে অঁ এই মানুহকিটা ভালেই বাকী খেতি বাতি ঠিক নাই

খেতি মানে কি আৰু এইবাৰ মানে কি হ'ব দখিনি গোটেইখিনি পানীয়ে মাৰিলে তাপা বামৰখিনিও বামৰখিনিও গোটেইখন মানে ন গোটেই কহোঁৱা চহোঁৱা ভাঙি অলপমান ৰুইছিলোঁ সেইখিনিও গোটেই ধানেই নহ'ল অ মানে ধান দহ পোন্ধৰ নাই বুলি ক'লেও ভুলেই নহয় তেনেকুৱা আ আপোনাৰ আপোনাৰখিনি ভালে আছে ন অঁ হ তাকে বোলো এতিয়া খেতি খেতি মানে কি হ'ব হা খেতি মানে কি হ'ব আমিতো এতিয়া খেতিৰ ওপৰতে চলোঁ এতিয়া এইবছৰটো চলিবই দিগদাৰ হ'ব এতিয়া আমাৰ কি হ'ব অন্য বেপাৰ বাণিজ্য থকা মানুহ কাৰণে দিগদাৰ নাই চাকৰি বাকৰি থকা মানুহ কাৰণে দিগদাৰ নাই ক'লে কি হ'ব তেনেকুৱা ঘটনা হৈছে নহয় খেতিটো নাই বুলি কলে এতিয়া দহ পোন্ধৰভাৰ ধান ওলাব দহ পোন্ধৰভাৰ ধানত মানে কেইমোন ওলাব ন দহ পোন্ধৰভাৰ ধান ওলালে পাঁচ মোন চমোন ওলাব এমাহতে সাত মোনমান খাবলৈ দৰকাৰ হয় ভাত সেইটো কিনি কোটিয়ে খাব লাগিব এতিয়া উপায় নাই অ এতিয়া হেৰি ন ঘৰত বাকী অ ঘৰত বাকী বিয়নীহঁতৰ ভাল তাকে বোলো এতিয়া কি ক'ব আপোনালোকৰ ভাল হৈছে অঁ দে ভগৱানে দিলে সেইফালেই দিলেও আমাৰও সেইফালে পালেও আমিও সন্তুষ্ট কাৰণ যদি তোমাৰো নহ'লে মোৰো নহ'লে মানে অসুবিধা হয়তো কাৰোবাৰ এজন যদি যেনে তেনে যদি ছমাহ চলে তেতিয়াও বেলেগ কথা এতিয়া আমাৰতো ধৰক এতিয়া ছমাহ নালাগে আমাৰতো এমাহো নেযাব এবাৰ গতিকে লয় নাই আপোনালোকৰ ভালে ভগৱানে ভালে

তাৰবা এতিয়া কিবা কবি হৈছে কবি বেঙেনা ওলালনে মই এই সৰিয়হ কৰিম বোলা জেগাডোখৰ সৰিয়হ বা আন যোৱা বাৰ সৰিয়হত লোকচান হোৱা কাৰণে তিল অকমান সিঁচি থৈছোঁ তিলটো সিমান বেয়া নাই হোৱা কিন্তু এতিয়া আকৌ তিল খেতিটো ক'লে কি হ'ব এতিয়া ক'লে কি হ'ব তিল চপোৱাৰ সময়ত বৰষুণ দিলে বতৰ ভাল হ'লেতো তিলটো ইমান বেয়া নহ'ব কিন্তু তিলটো চপাবলৈ সুবিধা হ'ব কিন্তু এতিয়া বতৰটো ওপৰতে তিল খেতি যিমান ভাল হ'লেও ক'লে ক'লে কি হ'ব যিটো সময়ত চপাব লাগে সেই সময়ত মানে ভিত্তি হয় হ'ব দিয়া অঁ অঁ অঁ তাৰপা এতিয়া সেই এতিয়া সেই ধান খেতি নাই যদিও এতিয়া হেৰি মূলা এবিঘামান প্ৰায় তুলিব লগা হৈ আছে এই নিজে এতিয়া খাই থকা হৈছে কিন্তু বজাৰলৈ নিয়া নাই এতিয়া সেই মূলা চোলা বেছি পিনি কি দুটকামান পালে মানে সেই তাকে চাউল ধান অলপ কিনিব লাগিব চাউল তাউল অলপ কিনিব লাগিব মূলাত অলপমান পাব মূলাত অলপমান পাব অঁ মোৰ এনেই এবিঘামান মূলাখিনি সিমান বেয়া হোৱা নাই পাব লাগে কিন্তু ধান খেতি নাই মূলা টোৰপা যদি মূলাত যদি কিবা এটা পাওঁ তেতিয়া মানে ধৰা তোমাৰ দুমাহৰ ভাত এটা পালেও মূলাত মোৰ অনুমান দহ হাজাৰমান ওলাব বুলি ভাবিছোঁ কি হয় জানোঁ

তাৰপাছত এতিয়া সেই আলু কঠীয়া সেই চৰকাৰৰ পৰা এপ্লাই কৰিছো এতিয়া আলু আলু মাটি বেছি নহয় এবিঘাত অলপ আগে পিছে হ'ব মাটিটো চহাই কঠিয়াটো কোনদিনা দিয়ে এতিয়া চৰকাৰৰ পৰা যদি কঠিয়াটো দিয়ে ৰুব লাগিব তাৰমানে এই আপোনাক কি ক'ম নহয় এইটো যোৱাবাৰ কৰোঁতে এটা কথাই গম পালোঁ হেৰিটো মানে দিবই লাগিব তাৰমানে পটাচটো দিব লাগিব পটাচটো দি পিনি এতিয়া আজি হেৰি পৰা কঠীয়াাটো মানে চৰকাৰৰ পৰা কঠীয়াটো দিলেও বা এগ্ৰিকালচাৰৰ পৰা কঠীয়াটো পালেও এটা কামেই কৰিব লাগিব বিশেষ মানে কি কৰিব লাগিব কঠীয়াটো আনি কি বুলি কয় ইণ্ড্ৰফিলৰ লগত পানী তাৰমান ষোল লিটাৰত দহ গ্ৰাম ইণ্ড্ৰফিল দি দহ গ্ৰাম ইণ্ড্ৰফিল দি ঘুলি লৈ আলুটো তাত বুৰিয়াই ল'ম তাৰমানে আলুটো বুৰিয়াই লৈ তাৰ পাছত আপোনাৰ তাৰপা জাষ্ট বুৰিয়াই উলিয়াই থওঁ উলিয়াই আকৌ গোটেই মাটিত ধুনীয়াক ডুমকে ৰাখিম কিবা অ মানে সেইটো সেইটো চিষ্টেম কৰিলে দুদিনত মুঠতে সম্পূৰ্ণ গাজ ওলাবই তাৰমানে অঁ এইটো যিটো নোলায় সেইটো কাম নাই আৰু তেনেকে কৰি মানে অঁ মানে এটা কথা নয় জীয়াই খাব লাগিব ন খাবলে কিবা এটা কৰিব লাগিব ন তেনেকুৱা কথা জীয়াই থাকোতেতো খাব লাগি গতিকে আলু আলু এবিঘা নহ'ব নেকি তাৰপা সেইখিনি আলুৰ তাৰপা সেই এতিয়া কালি এটা কাম কৰি থৈছোঁ গুটি দেৰি হৈ গৈছে কি এই আলুৰ লগতে সেইখিনি গোটেইখিনি কাষে কাষে গোটেইখিনি ৰঙালাও দি থম বুলি ভাবিছোঁ বানপানীত বাঁহখিনি বালিয়ে পুতি পিনি বাঁহখিনি এতিয়া লাগিব আপোনালোকক পাৰিলে মানে অলপমান এই কাটিব পৰা আছে নেকি বাঁহ এবিঘা মানত বেছি নালাগে বাঁহ পঁয়ত্ৰিছ চল্লিছ ডালে এবিঘা জুৰিব মাৰিবলে বাউণ্ডেৰীটো মাৰি দিব লাগিব অঁ

অঁ মানে মানুহ দুটা লৈ যাম মানুহ দুটা লৈ যাম নিজেও যাম ধৰক কাটি মিলি অ এই দহত বৰ ধান ৰুইছিলোঁ যে অ বৰ ধানখিনি অকণমান তাৰমানে বৰ ধান অকণমান কিবা এটা হ'লগেহেঁতেন তাকো সেই লাষ্টৰ আহিনৰ পানীটোৱে মানে তোমাৰ সেইখিনি গণ্ডগোল লগাই দিলে এই পাহাৰীয়া নদীবোৰ আগতীয়া কাটিলা নেকি আগতীয়াকে অঁ অ ভাল হৈছে এতিয়া মোৰতো মিছা চাৰি বিঘা মানেকো যাবই দৰকাৰ নাই এই মাজতে এই বালিনী মানে দুবিঘা আছিলে নহয় তাত ধান বিছ মুঠিমান ওলায় নে নোলায় নে এতিয়া ট্ৰেক্টৰ লগোৱা কিবা লগোৱা পইচা পাতি খৰচ হ'ল ঘৰ ওচৰ এইখিনি এইখিনি সি টেক্টৰ চেক্টৰ লগাই মানুহ হাজিৰা চাজিয়া লগাই মুঠতে ছাব্বিছ হাজাৰমান টকা খৰচা হ'ল এতিয়া ধান

দুখ কৰি লাভ নাই ন এটা কথা নয় এতিয়া অকল মূয়ে নহয় নয় এতিয়া আমাৰ এইখন গাঁৱত মানে নায়েই এতিয়া কি কৰি তাৰমানে আমাৰ এইখন এই দ দখিনি পালে দৰ কাষে কাষে অলপ অলপ পাব এয়া দখিনিও মাৰিলে তাতে আকৌ পিছত খৰাং বতৰ বামখিনি বাম পথাৰখন কাৰো নায়েই

তেনেকুৱা কথা অঁ অঁ অঁ